মোৰ পৰা যিসকলে কুকুৰা বা হাঁহ লয় তেওঁলোক সকলো জাতিৰ ধৰ্মৰে হয় তেওঁ হিন্দু মুছলিম বুলি নাই তেওঁ সকলো ধৰ্মৰে হয় আৰু মোৰ পৰা তেওঁলোকে কুকুৰা হাঁহ সকলোৱে লয় তেওঁলোকৰ কিছুমানৰ বয়স হয়তো ত্ৰিছ বছৰৰ ওপৰত কিছুমানৰ আপোনাৰ সত্তৰ বছৰো হয় যিবিলাকে ব্যৱসায় কৰে বজাৰত গৈ বিক্ৰী কৰে তেওঁ কাৰণ তেওঁ মানুহবিলাকে মোৰ ওচৰত লয় আৰু তেওঁলোক বহুত দূৰৰ পৰাও নহয় আমাৰ ওচৰ পাঁজৰেই মানুহ যিবিলাক ধৰক আমাৰ ইয়াৰ পৰা এক কেইমিটাৰ মানুহৰ হ'ব দূৰত্ব তেনেকুৱা মানুহে মোৰ পৰা লয় আৰু তেনেকুৱা মানুহে মোৰ পৰা লৈ উপাৰ্জনো কৰে মোৰ খুব ভাল লাগে যে তেওঁলোকে কাম কৰিছে এই বয়সতো মোৰ পৰা লৈ কাম কৰিছে কাৰণ মোৰ এটা ভাল লাগে কোনো জাতি ধৰ্ম নাই তেওঁ যে মুছলিম হয় তেওঁৰ পৰা নলওঁ তেওঁ যে হিন্দু হয় তেওঁ পৰা লওঁ সকলো ধৰ্মৰ মানুহেই আমাৰ ওচৰত আহে কিনে আহি কেনে সকলোৱে লয় আৰু ময়ো সেইবিলাক কামত জড়িত মোৰো খুব বেছি ভাল লাগে যিহেতু মই সেইবিলাক কাম কৰি খুব ভাল পাওঁ সৰুৰ পৰাই মই সৰু পৰা গোটেই মাহঁতৰ ঘৰত থকা পৰাই মই কুকুৰা পালন বা মীন পালনৰ ওপৰত মই সেইবিলাক কৰোঁ আৰু বিয়া পিছত সেইবিলাক বস্তু কৰি থোৱা হৈছে আৰু আৰু যে সকলো সেইটো বস্তুৱেই কৰক আৰু কথা আৰু সকলো বস্তুৱে আমি মানুহ সকলোৱে খুৱাব লাগে আৰু সকলোৱে কৰিব লাগে হাঁহ কুকুৰা বা যিকোনো যদি ব্যৱসায় কৰোঁ সেইবিলাক ভাগে কৰিব লাগে আমাৰ পুখুৰীত ভাল হয় মই কৰি ভাল পাওঁ হাঁহ পালন মই খুব ভাল পাওঁ হাঁহ পালন মই সৰুৰ পৰা পঢ়োঁ পঢ়িলে খুব ভাল পাওঁ পঢ়ি মেলি মই ডাঙৰ কৰি সেইবিলাকৰ পৰা মই উপাৰ্জনো কৰোঁ উপাৰ্জন কৰি যিবিলাক মানুহ আহে সেইবিলাক মই বিক্ৰী কৰোঁ সেইবিলাক মানুহে মোবাইল ভাল মানুহ পায় না যিহেতু যিটো কষ্ট কৰি তেওঁ যিমানখিনি খৰচা হয় তেওঁলোকৰ পৰা মোৰ সেই কষ্টটোৰ বিনিময়ত মই যিটো মোৰ লাভ হয় বা মোৰ যিটো মোৰ ৰ'ব লাগে পইচা মই সেইটো তেওঁলোকৰ পালোঁ আৰু তেওঁলোকে মোক ধুনীয়াকৈ লৈয়ো যায় যিহেতু মই ইমান দামতো বিক্ৰী নকৰোঁ তেওঁলোকৰ এটা কাম আছে বা ব্যৱসায় তেওঁলোকো কৰিব সেইটো কাৰণে তেওঁলোককো মই ভাল লগা তেওঁ আৰু সেই মানুহবিলাকক তেওঁ ধুনীয়াকৈ লৈ যায় আৰু কোনো তেওঁলোকে মোৰ সদায় মোৰ ওচৰতে আহে মোৰ খৰচ পাতিও হয় সেই খৰচৰ বিনিময়ত যিখিনি মই উপাৰ্জন কৰি মোৰ বহুত সুখী আৰু মই মেইন পালন এতিয়া কৰিছোঁ আৰু কুকুৰা পালন এতিয়া মই ভৱিষ্যতে ছাগলী যিহেতু ছাগলী কাম সেইটোও মই কৰিম বুলি ভাবিছোঁ যিহেতু শুনা মতে তাত খুব লাভ আৰু মই বিচাৰোঁ যেনে মোৰ মোৰ যিহেতু কাম ইফালে অভাৱ মই পইচা পাওঁ খুব বেছি ভাল এটা মোৰ পইচা পাওঁ মোৰ অকণ ভালো লাগে মই যিহেতু মোৰ মানুহজনক মোৰ ছোৱালীজনী সেই কামত সেই মেইন ফালি মই কাম সহায় কৰি মই কিবা এটা কৰিব পাৰোঁ মই তেওঁলোকক দিবও পাৰোঁ পইচা পাতি মোক খুব আনন্দ আৰু মই সকলোকে ক'ব বিচাৰোঁ যেনে আপোনালোকে ঘৰত এনে পঢ়ি থকে যদি কিবা এটা পশুপালন বা মীনপালন বা আপুনি কুকুৰা সাঁজি ব্যৱসায় বা যিকোনো দোকানখন কাম কৰে সেইবিলাক কৰিব পাৰোঁ সকলোৰে ভাল নিজৰ মানুহ বা নিজৰ ঘৰৰ সকলোকে আপুনি সৈতে দিব পাৰিব কিবা উপাৰ্জন কৰি কিনে আপোনালোকে চলাব পাৰিব যিহেতু আজিকালি যি কষ্ট মানুহে একোৱেই নহয় এজন মানুহ কামত সেইটো কাৰণে সকলো বাকী মানুহে ঘৰত বহিও এইবিলাক কাম কৰিব পাৰে যিহেতু মই কৰি কেনে বহুত বস্তু বনোৱা পাইছোঁ মোৰ আগৰ পৰাই মই আপোনালোকক কমতে যে আগৰ পৰাই মই সৰু পৰাই খুব ভাল পাওঁ ঘৰতো মাহঁতে হাঁহ কুকুৰা যেতিয়া পোহে মাহঁতে যেতিয়া পইচা পায় মোক খুব ভাল লাগে মই তেতিয়া আগ্ৰহী হৈছিলোঁ যে ময়ো হাঁহ কুকুৰা পুহি কিনে কিবা এটা উপাৰ্জন কৰিম আৰু মোৰ নিজৰ দায়িত্ব লাভ কৰোঁ যিবিলাক মোক কৈ মোৰ পইচা লাগে বা যিবিলাক মোৰ নিজৰ মানুহজনৰ পৰা খুজি পৰে উলিয়াই যেনে নহয় বা ঘৰৰ মানুহৰ পৰা সুধিবলগীয়া নহয় সেইটো কাৰণে মই মীন পালন বা কুকুৰা হাঁহ পালন মই ব্যৱসায়টো কৰিলোঁ সেই ব্যৱসায়টো কৰাৰ পিছত প্ৰথমতে হয়তো মই অকণ কষ্ট হৈছিলে তাৰপিছত কিন্তু মই সেই উপাৰ্জন কৰি কিনে খুব ভালেই পালোঁ আৰু এই উপাৰ্জনটোৰ পৰা মোৰ এতিয়া বহুত সুখী মই জনামতে মই জানো যে মোৰ সেই কামটো ক'ব ব্যৱহাৰ কৰাৰ পৰাও খুব ভাল লাগিছে আৰু মোৰ কিবা এটা উপাৰ্জনো হৈছে আৰু মোৰ পৰা মই কৰোঁহে মোৰ পৰা যিখিনি মানুহে নিয়ে বা সেই মানুহখিনিও খুব বেছি আনন্দিত সেই মানুহখিনিও খুব বেছি ভাল পায় কৰে মই সেইটো আৰু সেই মানুহখিনিয়ে মোৰ পৰা যিহেতু আপোনালোকৰ ক'লোঁ কোনো ধৰ্ম জাতিৰ পৰা কোনো সময়ত ভেদভাৱ নাই আমি সকলোৱে যেনে আমি নিজৰ এটা পৰিয়ালৰ নিচিনা উপাৰ্জন কৰোঁ তেওঁলোকো কিবা এটা উপাৰ্জন হয় সেইখন পৰা ঘৰখন চলে সেই কামটো পাই তেওঁলোকৰ ঘৰখন চলে তেওঁলোকেও মীন পালন বা পালন কৰিয়ে তেওঁলোকৰ ঘৰখন চলায় আৰু আমাৰ নিচিনা মানুহ মহিলাও কাম কৰি সেই মানুহবিলাককতো সেই মানুহখিনিয়ে উপযোগ কৰি নিজৰ ঘৰখন চলায় লগত মোৰো ঘৰখন চলে আহোঁ তেওঁলোকৰো ঘৰখন চলায় সেইটো কাৰণে বৰ সুখী আমি আৰু মই ভাবোঁ যেন আপোনালোকে সকলোৱে যে এই কামৰ ওপৰত আগ্ৰহিত হওক আৰু সকলোৱে যেনে এই কামটো কৰি আগবাঢ়ি নিয়ক আমাৰ অসমত যিহেতু বহুত বাকী মানুহ আছে যিহেতু ঘৰত এটা দুটা হ'লেও হাঁহ কুকুৰা পুহি পিনে আমি ঘৰ চলাওঁ কিমান কষ্ট আমি হাঁহ এটা বিক্ৰী কৰোঁ কুকুৰা এটা বিক্ৰী কৰি আমি সেইটো পইচাটো লৈ পিনে উপাৰ্জন কৰোঁ সেই অপাৰেশ্যন কৰাৰ পিছত আমাৰ যিটো কামত আমাৰ সহায় হয় আমাৰ ল'ৰা ছোৱালীক আমি সেই কামসমূহ সহায়টো আগত কৰিব পাৰোঁ আৰু আমাৰ ল'ৰা ছোৱালীৰ ওপৰত যিহেতু কিবা কষ্ট বা লাগে কিবা নিজৰ জড়িত বস্তুবিলাক আমি সামগ্ৰীবিলাক ল'ব পাৰোঁ নিজৰ পইচা হ'লে নিজৰ যিকোনো বস্তু হ'লেও আমাৰ নিজৰ ল'ৰা ছোৱালীৰ ওপৰতো আমি সেই কাম পইচাৰে আমি ল'ৰা ছোৱালীক দিব পাৰোঁ আৰু এটা কথা মীন পালন বা পশুপালন এটা এনেকুৱা এটা বস্তু যিহেতু আপুনি কিছুমান কষ্ট বা কিছুমান আপোনালোকৰ পইচা দৰকাৰ কি কি আপুনি কাৰোবাক হাত পাতিব নোৱাৰে নিজৰ পইচা আপুনি নিজে সেই মীনপালন বা পশুপালনৰ ওপৰত বিক্ৰী কৰি যিবিলাক মানক আপুনি দিয়ে তাৰ পৰা উপাৰ্জন কৰি আপুনি নিজে নিজে বস্তুবিলাক ল'ব পাৰে আৰু নিজৰ দৰিদ্ৰতাৰ যিটো আমাৰ কষ্ট হয় সেইবিলাক আমি অকণমান আঁতৰাই নিব পাৰোঁ মই আশা কৰোঁ যেনে সকলো মহিলা অসমৰ বা যিহেতু যিমান গাঁও পৰিয়ালৰ মহিলা আছে সকলোৱে এইবিলাক কাম কৰিছোঁ সকলোৱে কৰিও আহিছে বহুত মানুহে কৰাও নাই যিবিলাকে কৰা নাই মোৰ বিচাৰোঁতে কৰে যিহেতু মই নিজে কৰি কেনে মই নিজে প্ৰমাণ পাইছোঁ যে মই এই কামখন কিমানখিনি কৰি লাভ হৈছিলোঁ যিমান সি সুখী যিহেতু মোৰ কিছুমান জৰুৰী বস্তু সেই বস্তুবিলাক যেনে মই মানুহজনৰ পৰা বা মোক ককা দেউতাহঁতৰ পৰা খুজিবলগীয়া হয় কিবা লাগিলে মই নিজৰ পইচাৰে মই নিজে ল'ব পাৰোঁ আৰু এটা কথা মই দুটা আপোনালোকক কৈছোঁ যে আমি জানো আমি যিখিনি কাম কৰি আহিছোঁ সেইটো হয়তো আমি নিজেও কামবিলাক কৰি নিজেও বিক্ৰী কৰিব পাৰোঁ যিহেতু আমি এজনী মাইকী নহয় আমি দোকানত গৈ কিনে ৰাস্তাত গৈ কামখিনি আমি বিক্ৰী কৰিব নোৱাৰোঁ আমি দিব হ'লে এটা মানুহ বা এজনী মাইকী মানুহক যি মানুহে এইবিলাক কাম কৰি পহু পালন বিক্ৰী কৰি কিনে কাটি বা কেনেকৈ কৰি বিক্ৰী কৰে তে সেনেকুৱা মানুহকে আমি দিব লাগিব সেনেকুৱা মানুহক দিলেহে আমি আমাৰ কিবা হ'ব হয়তো নিজে বিক্ৰী কৰিলে আমাৰ দুটখন পইচা হয়তো লাভো হ'ব পাৰে কিন্তু আমাৰ পইচাটো আমাৰ লাভ হ'ব পাৰে কিন্তু আমি ধৰক কৰিব নোৱাৰোঁ কাৰণে আমি বেলেগক দিবলগীয়া হয় আৰু মোৰ ওচৰত যিখিনি মানুহ আহে তেওঁলোক আজি আঠ বছৰ পৰা মোৰ প্ৰায় লৈ আছে সাত বছৰ হৈ গ'ল তেওঁলোকে মোৰ প্ৰায় লৈ আৰু তেওঁলোকে মোক মাহত বা সপ্তাহত সোধে যে বাইদেউ আপোনাৰ কুকুৰা বা হাঁহ আছে নেকি আমাৰ দৰকাৰ হয় তেওঁলোকে যিহেতু মোৰ পৰা লৈ খুব ভাল পায় মই তেওঁলোকক খুব ভাল দামত বিক্ৰী কৰোঁ আৰু তেওঁলোকে মোৰ পৰাই লৈ ভাল পায় আৰু ময়ো তেওঁলোকক দি ভাল পাওঁ তেওঁ যেন আমাৰ নিজৰ এটা পৰিয়ালৰ নিচিনা মোৰ বিচাৰোঁ যে তেওঁৰ ঘৰখন যেনেকৈ চলিছে মোৰ ঘৰখনো তেনেকৈ চলি আছে কিবা দুখ কষ্ট হ'লে হয় তেওঁকো মোক সহায় কৰিব মোৰ তেওঁলোকক কৰি আৰু মই আপোনাক ইয়াত ক'লোঁৱেই যে আমাৰ ইয়াত কোনো জাতি ধৰ্ম বা কোনো হেৰি নাই ইয়াত সকলো জাতি ধৰ্মৰ মানুহে আহি কিনে মোৰ পৰা বস্তু নিয়ে আৰু মই সকলো দিওঁ আৰু সকলোৱে আহে আৰু কিছুমানৰ বয়স মই কৈছিলোঁ ত্ৰিছ বা চল্লিছ বছৰ কিছুমান সত্তৰ বছৰ ককাহঁতো আছে তেওঁলোকেও মোৰ পৰা লয় তেওঁলোকেও ভালকৈ উপাৰ্জন কৰে তেওঁলোকেও বহুত সুখী তেওঁলোকৰ ঘৰখনো সুখী ময়ো সুখী আৰু মই বিচাৰোঁ যেন আপোনালোকে সকলো যিমান মহিলা আছে গাঁওখনৰ বা টাউনৰ হওক সকলোৱে যেনে আপোনালোকে এই কামটো কৰক খুব লাভৰ লাভ হ'ব আপোনালোকৰ খুব ভাল লাগিব যিহেতু আপোনালোকৰ যি মানে মনৰ কষ্ট থাকে আপুনি সেইবিলাক দূৰ হ'ব পাহৰি যাব হাঁহ কুকুৰাৰ লগত থাকি কিনে আপোনালোকে এনিটাইম হাঁহ কুকুৰাৰ লগত এটা মৰম এটা সোমাই যায় মীন পালন বা পশুপালন বা গৰু পালন ছাগলী পালন যি পালন সেইটো কাৰণে সুখী হৈ যায় সুখী সুখীটো বহুত ভাল পাওঁ আৰু আমি যেনে সেইটো সময়তে উপাৰ্জন কৰি চলি থাকিব লাগে যেনে সেয়েহে মই আপোনালোকৰ ওচৰত অনুৰোধ জনাওঁ